হেল্ল' বাইদেৱে কৈছে নেকি এই দোকানী বাইদেউ যে অঁ বাইদেউ মই যে আপোনাৰ তাত যে আহি থাকো যে সদায় মনত পৰিছে আপোনাৰ সেই হাতীপিলখানাত যে থাকোঁ যে দৰ্জী বাইদেউৰ দোকানৰ ওচৰত অঁ সেই দৰ্জী বাইদেউৰ দোকানৰ অঁ মই মানে সেইটো কাৰণে মই ফোন কৰিছিলোঁ মই মানে বস্তু এটা লাগিছিল মোক মানে শাড়ী লাগিছিলে কেইখনমান মানে আপোনাৰ আপোনাৰ তাত হ'ব নেকি শাড়ী মই মানে এনেকুৱা বানাৰসী শাড়ী টাইপ লাগে

অঁ কিমান ৰেটৰ পৰা আছে অঁ পোন্ধৰশৰ পৰা আৰম্ভণি ন মোক কেনেকুৱা লাগে আপুনি জানে বিয়াত পিন্ধিব ৰভাত বহিব পৰা তেনেকুৱা মানে লাগে ৰঙা ৰঙৰ তেনে হয় নেকি এনেকুৱা চুমকী তুমকী থকা যদি ট্ৰেডিশ্বনেল বিচাৰোঁ অঁ তিনিহেজাৰ পৰিব নে আপ মই দেখোন আপোনাৰ দোকানৰ পৰা লৈয়েই থাকোঁ দেখোন বস্তু অকণ কমাব নোৱাৰে নহয় নহয় মোক ৰঙাটোৱেই লাগে মোক মানে বিয়াৰ কাৰণে লাগেতো সেইটো কাৰণে মোক ৰঙাটোৱেই লাগে কিন্তু মানে অলপ কমাওকচোন মইতো আপোনাৰ দোকানৰ পৰাই দেখোন লৈ থাকোঁ চব বস্তু কিমান কি বস্তু লৈছোঁ বাইদেউ মই আৰু বহুত বহুত কেইখনমান শাড়ী ল'ম বিয়াৰ কথা ন বহুত কেইখনমান ল'ম আপুনি চাওকছোন কি কৰিব পাৰে যদি মই আৰু কেইখনমান শাড়ী যদি লওঁ বেলেগ শাড়ী অঁ তেতিয়া আপুনি মিলাই পেলাই অলপ কমত দিব পাৰিব আৰু যদি মই চা পাঁচ ছয়খনমান শাড়ী লওঁ

ঠিক আছে তেতিয়া আপুনি অঁ তেতিয়াহ'লে কালি ৰাতিপুৱা মই আপোনাৰ তাত যাম আপুনি কিন্তু কমাব লাগিব কিন্তু দেই বাইদেউ অঁ কালি আপুনি কেইটা বজাত খুলিব দোকান ৰাতিপুৱা ঠিক আছে মই ৰাতিপুৱা গৈ আছোঁ দেই আপোনাৰ তাত কালিলে তেতিয়াহ'লে ঠিক আছে ঠিক আছে অঁ ৰাখক